আমাৰ অঞ্চলত কিছুমান ৰন্ধাৰ কিছুমান প্ৰাৰম্ভিক খাদ্যৰ বিষয়ে ক'বলৈ হ'লে আমি মাটি দাইল প্ৰায় ৰান্ধো মাটি দাইল ৰান্ধিবলৈ হ'লে আমি মাটি দাইল ৰান্ধোতে আমি কলখাৰ দিব লাগে আৰু সেই মাটি দাইল ভালদৰে সিজে আৰু আমাৰ অসমীয়াত এষাৰ কোৱা কথাই আছে যে অসমীয়া খাৰ খোৱা অসমীয়া বুলি আৰু ঠিক তেনেদৰে মগুৰ দাইলো আমি ৰান্ধো মগুৰ দাইলত দিওঁ আমি টেঙা তেতিয়া ৰান্ধি টেঙা দি ৰান্ধিলে আমাৰ খাই ভাল লাগে আৰু ঠিক তেনেদৰে মানুহে চবেই খায়ো ভাল পায় তেনেদৰে আমি আকৌ হাঁহ হাঁহৰ লগত কোমোৰা বুলি কথা এষাৰ আছে আৰু সেই হাঁহ আৰু কোমোৰা ৰান্ধিবলৈ হ'লে হাঁহ লাগিব আৰু কোমোৰা বুলি ক'লে জালি কোমোৰা হ'লে ভাল হয় হাঁহৰ মাংসখিনি মচলা দি ভাজি লোৱাৰ পাছত ভাজি ভাজি যেতিয়া মাংসটো অলপ সিজা হয় তেতিয়াই আমি কোমোৰা দিলে হাঁহৰ হাঁহৰ কোমোৰাৰ যিটো টেষ্ট হয় খা মানে খাবলৈ ভাল হয় আৰু সেই কাৰণে কয় মানুহে হাঁহৰ আৰু কোমোৰাৰ শাকৰ কথা ঠিক তেনেদৰে কলডিল আৰু পাৰ মাংসৰ খাবলৈ ভাল কলডিল বা আৰু পাৰ পাৰৰ তেনেকৈ ৰান্ধিলে মানে কলডিল হ'লে ভীম কলৰ কলডিল ভাল প্ৰথমে মাংসখিনি মচলা দি ভাজি ভাজি লোৱাৰ পাছত কলডিলখিনি আগতীয়াকৈ কাটি থ'ব লাগে সেই কলডিলখিনি যেতিয়া মাংসৰ মচলা দি ভজাৰ মাংস আধা ভজা হয় তেতিয়াই আমি কাটি থোৱা কলডিলখিনি দিলে দি সিজাই থাকিব লাগে আৰু তেতিয়াই কলডিল আৰু পাৰ মাংসৰ সোৱাদটো বেলেগ ধৰণৰ হয় খাবলৈ ভাল লাগে ঠিক তেনেদৰে আমি পিঠা তিলপিঠা বনাওঁ তিলপিঠা বনাবলৈ হ'লে প্ৰথমতে আমাক লাগিব বৰা চাউল গুৰ আৰু তিল প্ৰথমতে চাউ বৰা চাউলখিনি ঢেঁকীত খুন্দি ল'ব লাগিব খুন্দি পিঠা কৰি ল'ব লাগিব পিঠা কৰি লৈ আমি তিলখিনি প্ৰথমতে ধুই ৰ'দত শুকুৱাই ল'ব লাগিব শুকুৱাই পিনে সেই তিলখিনি ভাজিব লাগে ভাজি সেই আকৌ তিলখিনি গুড়া কৰি গুড়া কৰি লোৱাৰ পাছত গুৰখিনি কাটি ল'ব লাগে আৰু পিঠাখিনি তাৱা বা কেৰাহীত হ'লেও কেৰাহী গৰম কৰি গৰম কৰি সেই পিঠাখিনি দি গোল কৰি ল'লে তাত তিল গুৰ মিলাই ল'ব লাগে আৰু সেই তাৰ পৰাই তিলপিঠা হয় এনেদৰে তিলপিঠা বনোৱা হয় ঠিক তেনেদৰে আমাৰ অঞ্চলত হাঁহৰ হাঁহ আৰু বাঁহ হাঁহ আৰু বাঁহৰ চব্জি ৰন্ধা হয় যেনে হাঁহৰ লগত বাঁহ বাঁহ যিকোনো বাঁহ হ'লেও হয় জাতি বাঁহ ভলুকা বাঁহৰ গাজটো আমাক লাগে আৰু সেই গাজটোৱেদি হাঁহৰ মাংস ৰন্ধা হয় ৰঙালাও আৰু কুকুৰা মাংসৰো ৰান্ধিব পাৰি ভাল ৰঙালাও হ'লে ভাল কোমোৰা অঁ নহয় কুকুৰাৰ মাংস খিনি ভাজি ল'ব লাগে মচলা দি আৰু ভাজি সেই ভাজি ভাজি তাৰপাছত ৰঙালাও দি সেই তেনেদৰেও কুকুৰা আৰু ৰঙালাও দি মাংস ৰন্ধা হয় গাহৰি মাংস আৰু লাই শাকো ৰন্ধা হয় গাহৰি মাংসখিনি প্ৰথমতে বইল কৰি ল'ব লাগে আৰু লাইখিনি কাটি ল'ব লাগে বা দীঘলে দীঘলেও দিব পাৰি তেনেদৰে মাংসখিনি প্ৰথমতে আদা নহৰু পিয়াঁজ দি তেলত ভাজি ল'ব লাগে ভাজি লৈ পিনে মাংসখিনি ভাজিব লাগে মাংসখিনি দি মাংসখিনি যেতিয়া হ'বৰ সময়ত লাইখিনি দি অলপ ভাজি ৰাখিলে এতিয়া গাহৰি মাংস আৰু লাই শাক ৰন্ধা ভাল হয় মাটি দাইল আৰু গাহৰি মাংসও ৰন্ধা হয় প্ৰথমতে গাহৰি মাংসখিনি বইল কৰি ল'ব লাগে আৰু মাটি দাইলখিনিও বইল কৰি ল'ব লাগে তাৰপাছত মাটি দাইলখিনি মাটি দাইলখিনি বেলেগ এটাত থৈ গাহৰি মাংসখিনি আদা নহৰু পিয়াঁজ দি তেল দি ভাজি ল'ব লাগে ভাজি লোৱাৰ পাছত মাটি দাইলখিনি দি দিলে তাত গাহৰি আৰু মাটি মাহ মাটি দাইলৰ চব্জি হয় আৰু খাবলৈও সোৱাদ হয়